মই অনলাইন কাপোৰ এযোৰ কিনিছিলোঁ ভালেই পালোঁ বাৰু আপোনালোকেও কিনো বুলিলে কিনিব পাৰে ভাল ভালেই আহে অনলাইন কাপোৰ ভালকৈ চাই কৰি কিনিব আৰু ভালেই পাব মই ভালেই পাইছোঁ বাৰু অনলাইন হেৰি কাপোৰ কিনি আপোনালোকে আৰু চাই মেলি কিনিব আৰু অনলাইন হেৰিটো ভালেই বাৰু অনলাইন এই কাপোৰ কিনা হেৰিটো আপোনালোকেও কি কৰি চাই মেলি কৰি আৰু ল'ব আৰু ক'ত হ'ব মই ইয়াকে কৈ সামৰিছোঁ